হেল্ল' অঁ হেৰি আকৌ আমাৰ মানে ফাৰ্ম এখন আছে কৃষি ফাৰ্ম তাত খেতিৰ কাৰণে পানীৰ অসুবিধা হৈছে

অঁ অঁ অঁ একেবাৰে বৰষুণ নাইকিয়া হৈছে যে সেইটো কাৰণে শুকাই গৈছে গছবিলাক এতিয়া মটৰ লাগিব পানী দিবৰ কাৰণে অঁ সেইটো কাৰণে এইবোৰ চৰকাৰৰ ফালৰ পৰা কিবা ভাল সুবিধা আছে নেকি নহ'লে গোট একেবাৰে মানুহখিনি একে একেবাৰে হেৰিয়ে হৈ যাব মানে খেতি প্ৰব্লেম হৈ যায় অঁ

অঁ অঁ খেতিৰ ওপৰতে আমাৰ নিৰ্ভৰশীল আৰু কি কৰা যায় এতিয়া আমি অঁ এগ্ৰিকালচাৰ অফিচত নহয় জানো

অঁ সেইকাৰণে বহুত মানে কষ্ট হৈছে অঁ সেই সমস্যাটো সমাধান কৰিবৰ কাৰণেই মই মানে তোমাৰ লগত কথাটো পাতিছোঁ আৰু যোগাযোগ কৰিবলৈ কেনেকৈ পাৰোঁ কেনে ধৰণে অঁ ঠিক আছে তেতিয়াহ'লে এই এসপ্তাহ ভিতৰতে কৰিব লাগিব ন কামটো অঁ বেয়া হৈ গৈছে অঁ অঁ মই বাৰু ওলাম এই পৰা হ'ব অঁ এতিয়াতো নষ্ট হ'লে আমাৰ মানে বহুত বিপদত পৰিম আৰু আমি

তাকে কি কৰা যায় আৰু সেইটোৱে যোগাযোগ কৰি দুইজনীয়ে লগে ভাগে কথাবিলাক আলোচনা কৰি আৰু যাম অফিচলৈ অঁ সেইটোকে কৰিব লাগিব অঁ আৰু আজিকালি পানী যোগান নহ'লেতো একো খেতিয়ে কৰিব পৰা নাযায় অঁ অঁ সেইকাৰণে পানীটো লাগিবই মানে আমি অতি যিমান পাৰোঁ ইমান সোনকালে মানে চেষ্টা কৰিব লাগিব অঁ অঁ জানিব বুজি

আৰু হ'ব নেকি বাৰু আজি ইমানতে অঁ ঠিক আছে অঁ ঠিক আছে তেতিয়াহ'লে আজি অঁ ইমানতে হ'ব তেতিয়াহ'লে অঁ অঁ ঠিক আছে ওলাম